গছ যিহেতু আমাৰ অতি জীৱনৰ অতি মূল্যবান সম্পদ ঠিক পানী আহাৰ যিদৰে আমাৰ অতি মূল্যবান সম্পদ ঠিক তেনেদৰে গছ আমাৰ অতি মূল্যবান সম্পদ চন্দন সাঁচি চেগুণ আদি গছবোৰক বচাই ৰখাটো বহুত কঠিন এইবোৰ গছক আমি বহুত প্ৰতিপালন কৰিব লাগে এইবোৰ গছক সময়মতে পানী দিব লাগিব সাৰ দিব লাগিব যত্ন কৰিব লাগিব তেতিয়াহে এই গছবোৰ সোনকালে বাচে ঠিক তেনেদৰে ঠাণ্ডা দিনত আমাৰ গছবোৰক সাধাৰণতে ঠাণ্ডা দিনত গছবোৰ আমাৰ মৰি যায় সেইকা যিহেতু পানী নাপায় ঠাণ্ডা দিনত বৰষুণ কম হয় সেইকাৰণে এই গছ মানে ঠাণ্ডা দিনত গছবোৰক আমি ভালে ৰাখিবলৈ মানে ভালে ৰাখিবলৈ সদায় নিতৌ গধূলি পানী দিব লাগে সাৰ দিব লাগে কেঁচুসাৰ বৈজ্ঞানিক সাৰ দি আমাৰ গছবোৰক বচাই ৰাখিব লগে ঠাণ্ডা দিনত কিছুমান বহুত ধুনীয়া ধুনীয়া প্ৰজাতিৰ ফুল ওলায় সেইবোৰক আমি মানে প্ৰতিপালন কৰিব লাগিব ভালদৰে তেতিয়াহে গছবোৰ মানে বাচি ৰাখে